সামগ্ৰীক স্বাস্থ্য আৰু সু স্বাস্থ্যৰ বাবে সাঁতোৰৰ বহুত উপকাৰিতা আছে কাৰণ যেতিয়া এজন মানুহে সাঁতোৰে তেখেতে নিজৰ উশাহৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিবলগীয়া হয় যাতে তেখেত পানীত ডুবি নাযায় আৰু যিমানে মানুহ এজনে উশাহৰ নিয়ন্ত্ৰণ কৰি থাকিব সিমানেই তেওঁৰ হাওঁফাওঁখনো শক্তিশালী হৈ আহিব যি যাৰ পৰিণতত তেওঁৰ হাওঁফাওঁৰ বহুত বেমাৰৰ পৰা তেওঁ বাছি থাকিব আৰু সাঁতুৰিলে মানুহৰ যিটো ষ্টেমিনা হয় ষ্টেমিনাটো বাঢ়ে